হেল্ল' অঁ ৱাৰ্ড মেম্বাৰ বাইদেউ হয়নে বাৰু অঁ এই মই নিশিতা আকৌ এই ওচৰৰ যে এই হেৰি কোঁৱৰ চুকৰ ফালৰ আকৌ অঁ হেৰি নহয় মই অৰুণোদয় পইচাটোত যে মোৰ নাম সোমালে অৰুণোদয় হেৰিটোত আঁচনিটো নাই সোমোৱা আকৌ মই বহুত দিনৰ পৰা মানুহবোৰক কৈ শুনিছোঁ মুখত বোলে অৰুণোদয় আহিছে বোলে এতিয়া ফৰ্ম হেৰি কৰিবলৈ বোলে ক'তা মই খবৰেই পোৱা নাইচোন অঁ ক'তা মই পোৱাই মই পোৱাই নাইচোন ওচৰৰ পাইছে ওচৰৰ আমাৰ গোটেই সবেই পায় কিনাৰৰ কেইঘৰ জানো পাই কি কৰিলে অৰুণোদয় আঁচনিও নাই পোৱা আৰু বেলেগ এইবোৰ কিবা কিবি সেইবোৰো নাই পোৱা সুবিধা সূতা সুবিধাও নাই পোৱা এতিয়া সূতা আহিছিলে বোলে সূতাও নাই পোৱা মই বোলো বাইদেউকে খবৰ এটা কৰি চাওঁচোন বোলো ৱাৰ্ড মেম্বাৰ বাইদেউক অঁ অঁ অঁ আকৌ কিবা শাকৰ গুটি আৰু এনেকুৱা বাদাম আহিছিলেনি অঁ দিবচোন নহ'লে মই মানুহজনক পঠিয়াই দিম অঁ অঁ শাকৰ গুটি এইবোৰ বাদাম কেনেকৈ কেনেকৈ দিছে অঁ অঁ কি কি গুটি আহিছে জানেনি

অঁ কিবা ফুলৰ গুটি আহিছেনি অঁ এই শাকৰ গুটিকে আনিব লাগিব ইবোৰতো নাপাওঁৱে অৰুণোদয় পাম পাম বুলি ইমান মানুহখনক খবৰ কৰি আছোঁ নাপাওঁৱে অৰুণোদয় আঁচনি অঁ অঁ দিমগৈ বাৰু আপোনাৰ ওচৰত হেৰি কিবা ডকুমেণ্ট কি কি লাগিব বাৰু অঁ অঁ অঁ এই আৰু হেৰি আৰু কিবা লাগিবনি নালাগে নহয় মোৰতো ভোটাৰ কাৰ্ডটো ঠিক মোৰ ভোটাৰ কাৰ্ডটো অকণমান খেলি মেলি হৈ আছে ঠিক কৰাই ল'ব লাগিব নহ্ এড্ৰেছটো অঁ মই এতিয়া ইয়ালৈ আনিব লাগিব নহয় নহ্ এতিয়া ইয়াৰ এড্ৰেছহে দিব লাগিব অঁ সেইটো কৰিবৰ কাৰণে কি কৰিব লাগিব বাৰু ভোটাৰ কাৰ্ডটো শুধৰণি কৰিবৰ কাৰণে কাৰ ওচৰত কৰিব লাগিব অঁ অঁ অঁ অঁ হ'ব বাৰু তেন্তে মই এইটো সুধিবলৈকে ফোন মাৰিছিলোঁ অঁ হ'ব